হেল্ল' কোনে কৈছে অঁ গীতাঞ্জলী নি নাই হোৱা আৰু অলপমান আছে

অঁ অঁ অঁ আমাৰো মাৰিব লাগিব আমাৰো মাৰিব লাগিব অঁ ধান আৰু এসপ্তাহমান লাগিব অঁ অঁ অঁ নহয় মেচিনটো আহিলে মাতিব আকৌ অঁ অঁ অঁ অঁ এইফালে মাৰি আছে বোলে

অঁ

আমাৰ ভইল আহি অঁ অঁ অঁ অঁঁ এই মা দ মাটি যে সেই কাৰণে আকৌ ফল আহি আছে আছে চবেই আছে কাটিবলৈ আছেই আৰু অঁ ওচৰে পাঁজৰে কাবাৰ কাবাৰ শেষ হৈছে আৰু হা অঁ অঁ হ'ব অঁ অঁ হ'ব দে